অসমৰ ব্যৱসায়িক খণ্ডই বিকাশ হৈ থকা প্ৰযুক্তি বা ধাৰাসমূহক বিভিন্ন ধৰণে উদগনি যোগায় বা ব্যৱহাৰ কৰে ডিজিটেল ডিজিটেলাইজেশ্যন অট'মেচন ডাটা এনাালাইষ্টিক্স কৃত্ৰিম বুদ্ধিমত্ত্বা আদিৰ দ্বাৰা বৰ্তমান যুগত সকলো কামেই সম্ভৱ হৈ উঠিছে বৰ্তমান যুগৰ বৈজ্ঞানিক যুগ অসমৰ ব্যৱসায়িক খণ্ডত ডিজিটেল ডিজিটেলাইজেশ্যনে খৰচ আৰু সময় হ্ৰাস কৰিছে অসমত বসবাস কৰা লোকসকলে সামগ্ৰী বা বস্তু বেচা কিনা কৰাত অনলাইন হৈ উঠিছে মানে সকলোৱে নিজৰ মো ব্যৱহাৰ কৰা মোবাইলতে সকলো বস্তু অনলাইন হিচাপে যোগান ধৰিব পাৰে ইয়াৰ লগতে পইচা বা সেই সামগ্ৰীৰ বাবে বাবত খৰচ কৰা টকাও অনলাইনভাৱে পে'মেণ্ট কৰিব পাৰে অনলাইনভাৱে পে'মেণ্ট কৰিব পৰা কেইটামান এপ হৈছে ফোন পে' পে'টিএম গুগল পে' লগতে কৃষিৰ ক্ষেত্ৰতো ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ হোৱা দেখা যায় যাৰ বাবে সেই ক্ষেত্ৰতো সময় সম্পূৰ্ণভাৱে হ্ৰাস হয় সময় হ্ৰাস হোৱাৰ লগতে মানুহ মানুহজনে বা লোক লোকসকলে অন্য কামো কৰিব পাৰে আগতে গৰু হাল বোৱাৰ তুলনাত আজি টেক্টৰ আৰু মৰণা মৰা যন্ত্ৰ ওলাইছে যাৰ বাবে সময় হ্ৰাস হয় আৰু উৎপাদনো বৃদ্ধি পায় লগতে উৎকৃষ্টমানৰ বীজ বিচাৰিব পাৰি উন্নত বীজ যোগান ধৰে লগতে সেইবাবেও উৎপাদনো বৃদ্ধি পায় ডাঙৰ কোম্পানিবোৰত ডাটা এনালাইটিক্স সময় সহায়ত সামগ্ৰী বেচা কিনা কৰাত গ্ৰাহকৰ ভাল লগা বেয়া লগা সকলো পচন্দ অপচন্দ বিষয়ে তথ্য সংগ্ৰহ কৰি উন্নত সেৱা যোগান ধৰিব পাৰি কৃত্ৰিম বুদ্ধিমত্ত্বা কৃত্ৰিম বুদ্ধিমত্ত্বাৰ ইংৰাজী প্ৰতিশব্দ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যি আজি বৰ্তমান যুগত ব্যৱহাৰ কৰা হয় সকলো ক্ষেত্ৰতে এইটো ইয়াক নিৰীক্ষণ কৰা হয় বিভিন্ন ধৰণে এ আই পৰিমাণ বৃদ্ধি হৈছে এ আই সহায়ত বা ইয়াৰ সহায়ত অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্ত্বাৰ সহায়ত সময় হ্ৰাস লগতে ভিন্ন ধৰণৰ সমস্যা সমাধান কৰিব পৰা যায় আৰু লগতে তথ্য লাভ কৰিব পাৰি ভিন্ন ধৰণৰ তথ্য একেলগে লাভ কৰিব পাৰি ডিজিটেল ডিজিটেলাইজেশ্যন অট'মেচন ডাটা এনালাইটিক্স কৃত্ৰিম বুদ্ধিমতা এই ধৰণৰ প্ৰযুক্তিসমূহৰ ব্যৱহাৰে

বৰ্তমান যুগৰ ব্যৱসায়িক খণ্ডত ভিন্ন ধৰণে বিকাশ সম্ভৱ কৰি তুলিছে লগতে সময় হ্ৰাস কৰি হৈছে ডাটা এনালাইটিকৰ দ্বাৰা সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰিব পাৰি কৃত্ৰিম বুদ্ধিমত্ত্বাই মানুহক ব্যৱসায় ধৰণত অধিক যোগ্য কৰি তুলিছে বৰ্তমান যুগ বৈজ্ঞানিক যুগ কিয়নো সকলো সামগ্ৰীয়েই আজিৰ দিনত বিজ্ঞানীৰ দ্বাৰা নিযুক্ত ব্যৱহাৰ আপুনি ব্যৱহাৰ কৰা ফোনৰ পৰা আৰম্ভ কৰি সকলো জন্মৰ পৰা মৃত্যুলৈ মানে সকলো সামগ্ৰী ডিজিটেল হৈ পৰিছে